হয় মই দুষাৰ দুআষাৰমান কৈছোঁ বাৰু অসমৰ বানপানীৰ কাৰণে অসম এখন নদী মাতৃক দেশ অসমৰ বুকুৱেদি মহাবাহু ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে এই এই ব্ৰহ্মপুত্ৰ উপনদী দিহিং দিবং ভৰলু ভৰলু মনাস মানাহ সোৱনশিৰি আদি বহুতো নদী বৈ গৈছে বিশেষকৈ বানপানী মৌচুমী আগমনৰ লগে লগে ধাৰাসাৰ বৰষুণ ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত উপনদীসমূহ নদীৰ পানীৰ পৰিমাণে বৃদ্ধি হৈ আহে আৰু ইয়াৰ ফলত এই কাষৰীয়া অঞ্চলসমূহ বিশেষকৈ ওচৰৰ যোনবোৰ নদীৰ কাষৰীয়া অঞ্চলসমূহ সেইবোৰত বানপানীৰ সৃষ্টি কৰে ইয়াৰ কিছুমান অপকাৰ আছে আৰু কিছুমান উপকাৰো আছে অপকাৰ বুলি ক'বলে গ'লে বানপানীয়ে অসমৰ অৰ্থনীতিৰ অৱস্থা অতি শোচনীয় কাৰণ প্ৰবল বেগেৰে দুই পাৰ উপচাই পেলোৱাৰ ফলত এই এই এই লোক এই লোকসকলৰ আশাৰ খেতিসমূহ ধ্বংস কৰি পেলায় সাধাৰণতে বানপানী অপকাৰ তুলনাত উপকাৰ একেবাৰে নাই বুলি ক'ব নোৱাৰি তথাপিতো বানপানীয়ে কঢ়িয়াই অনা পলসে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে তথাপি তদুপৰি পানীৰ কাৰণে মাছ পুঠি সহজলভ্য হৈ পৰে ইয়াৰ কিছুমান প্ৰতিকাৰো আছে বাৰু সেই প্ৰতিকাৰসমূহ হৈছে বিশেষকৈ বানপানী স্থায়ী নিয়ন্ত্ৰণ কাৰণে বান মাথাউৰি আদি স্থায়ী ভিত্তিত নিৰ্মাণ কৰিব কাৰণে ব্যৱহাৰ গ্ৰহণ কৰাতো একাত্মক প্ৰয়োজন মুঠতে প্ৰতিবছৰে বানপানীয়ে অসমীয়া মানুহসকলক বহুতো সমস্যাৰ সৃষ্টি কৰিছে ইয়াৰ ফলত বহুতো লোকৰ মৃত্যু সংঘটিত হৈছে সেইকাৰণে এই লোকসকলক সহায় কৰিবৰ কাৰণে চ চৰকাৰে বিভিন্ন আঁচনি ব্যৱহাৰ মানে আঁচনি হাতত লৈছে যাৰ ফলত এই লোকসকল নিৰাপত্তাৰ সন কিছুমান কাৰণত নিৰাপত্তাও সন্মুখীন হয়